মোৰ ৰন্ধা হবীটো কিবা এটা ভাবিছোঁ আৰু যাতে মই আগবাঢ়িব পাৰোঁ আৰু মানে আগবাঢ়ি আৰু বেছি মানুহবোৰক মই এটা তাৰমানে সেই আৰু কি কয় সোৱাদ দিব পাৰোঁ মানুহবোৰক আৰু মানুহে যাতে মোক মৰম চেনেহ কৰে আৰু মোৰ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটো যাতে মোৰ আৰু ভাল হয় মানুহবোৰে আৰু মৰম দিয়ে মই তাকে ভাবিছোঁ মই ৰন্ধাত আৰু মানে ভাল ভাল বস্তু বনাই ৰেচিপি বনাই মানুহবোৰক দেখাব পাৰোঁ যাতে সিহঁতে যাতে জানে আৰু কেনেকুৱা মই বনাওঁ সিহঁতে যাতে বনাই চাই কেনেকুৱা সেই ভাবিছোঁ আৰু ৰন্ধাত বেছি মানে বহুত বহুত বস্তু মানে শিকিছোঁ আৰু মই ইউটিউব চেনেলো আছে ইউটিউব চেনেলত মই বহুত ৰেচিপি বনাই শিকাইছোঁ মানুহক দেখাইছোঁ আৰু মোৰ মানে কি হয় পৰিয়ালটো মানে প্ৰতি ক্ষেত্ৰত কিবা আছিল মানে কি আছে মানে আগতে মোক মা দেউতাই মানে কৈছিলে যে পঢ়া শুনাতে পঢ়া শুনা কৰ এইবোৰ কুকিঙত বেছি আহে ইণ্টাৰেষ্ট দিব নালাগে কাৰণ ইমান এইবোৰ পঢ়া শুনাত পইচা খৰচ কৰি এতিয়া বেলেগ আৰু ক্ষতি মানে পইচা খৰচ কৰিব নালাগে মাহঁত ছাপোৰ্ট দিয়া নাছিল আৰু বাট এতিয়া দিয়া হৈছে এতিয়া মোৰ ইউটিউব চেনেলো আছে বহুতে মোক চিনিও পায় মই লাহে লাহে অলপ মানে মানুহবোৰক মোৰ চিনাকি হৈছে সবেই ছ' মোৰ তাকে আৰু ভাবিছোঁ আৰু যাতে মই ভাল কৰিব পাৰোঁ আৰু ভাল ভাল বস্তু মই বনাম মানুহক দেখাব পাৰোঁ তাকে আৰু মা এতিয়া মোকতো সবে ভাল পায় মানে ঘৰৰ হওঁক বাহিৰা হওঁক সবে মোক ছাপোৰ্ট কৰে আৰু মই যাতে আৰু ভাল ভাল বস্তু মানে মানে আৰু নিজে শিকি শিকি মানুহবোৰক দেখাব পাৰোঁ আৰু মই যাতে মই মানুহে মোক আৰু ভাল পায় যাতে মোক কয় আৰু বোলে ভাল বনাইছা এনেকুৱা আৰু খোৱা দিব পাৰোঁ ভাল ভাল বস্তু বনাম তাকে তাতে মই আৰু সুখী বহুত